অঁ হয় হয় অঁ কোৱাচোন

হয় হয় অঁ অঁ অঁ

অঁ অঁ তোমালোকৰ তাৰপৰা যাবনে আমাৰ গাঁৱত আছিলে বাৰু সৰু বিহুৱতী বৰ বিহুৱতী এনেকৈ নচা ছোৱালী সিহঁতকো লৈ লৈ যাব পাৰিলোহেতেঁন এই ডোখৰত এই আমাৰ এই ডোখৰত এই অকণৰ জীয়েক সৰুজনী যে তাই বৰ ধুনীয়া নাচে বৰ বিহুৱতী তাৰ পিছত বৰ বিহুৱতী আৰু এজনী ছোৱালী আছে এই সোনালীৰ জীয়েক ডাঙৰজনী যে তায়ো বৰ ধুনীয়া নাচে তাৰ পিছত সৰু বিহুৱতীৰ কাৰণে এই সত্যৰ জীয়েক ছোৱালীজনী সত্যৰ জীয়েক সৰুজনী যে অঁ তায়ো বৰ ধুনীয়া নাচে পায় পাইছিল পাইছিল পাইছিল ঢুলীয়া আমাৰ এই ডোখৰত এজনহে আছে পায় এহ অঁ সি যাব ন

ভেশছনৰ বাবে আমাৰ এই ডোখৰত দুগৰাকী আছিল বাৰু সিহঁতক কৈ চাব পৰা যাৱ এগৰাকীয়ে মানে পাগলীৰ হেৰি কৰে এক্টিংটো বৰ ধুনীয়া কৰে পাগলীৰ এক্টিংটো আৰু এগৰাকীয়ে মানে মাছ ধৰা এক্টিংটো খুব জানে মানে অঁ সিহঁত দুজনী আগতে মানে তেনেকৈ প্ৰাইজ পায়ো আনিছে এক্টিং খিনি ধুনীয়া মানে যোৱাটো এতিয়ালৈকে হেৰি কৰা নাই তোমালোকে কৰিছা নে

অঁ আমাৰ ইয়াতো তেনেকুৱাই হ'ব যদি তেওঁলোক যাওঁ বুলি কয় ল'ব ল'ব অঁ তেনে হ'ব তেনেকুৱা কৰিলেই ভাল হ'ব ইয়াৰ পৰা ন তেতিয়া মই মানুহ কেইজনীক কওঁ আৰু তুমিও হেৰি কৰা গোটেই কেইগৰাকীকে অঁ মই চোৱাই পিনি তোমালৈ ফোন কৰিম অঁ অঁ হ'ব